অঁ দাদা মই বিজুমণি দাসে ক'লোঁ বেংলৰৰপৰা অঁ মই বেংলৰৰপৰা কৈ আছোঁ অঁ অঁ মই মানে এই এতিয়া গুৱাহাটী আহি পাইছোঁহি এতিয়া মই যাব বিচাৰিছিলোঁ কাজিৰঙা কাজিৰঙালৈ যাবলৈ হ'লে মই গুৱাহাটীৰপৰা কেনেকৈ কি কৰি তাত গৈ পামগৈ মানে মই নতুন যে গুৱাহাটী আহি পাইছোঁ অলপ আগতে হয়

হয় হয়

হয় হয়

অঁ অঁ মই চুপাৰত যদি যাওঁ নামবৰত তেতিয়া গৈ মই কাজিৰঙাৰ ক'ত নামিবগৈ লাগিব কঁহৰা চাৰিআলিত তাৰপৰা কেনে তাত নামি মই ডাইৰেক্ট কাজিৰঙা যোৱা সেই গাড়ী মটৰ কেনেকুৱা ধৰণৰ সুবিধাসমূহ কি পাম

ঠিক আছে ঠিক আছে বাৰু হয় হয় বেলেগ অসুবিধা নহয় একো হয় হয় বাৰু ঠিক আছে ইমানখিনি জনোৱাৰ বাবে থেংক ইউ